দাদা

অঁ ভবেন দা হয়নে অঁ সেই আমাৰ ঘৰৰ মানে পানী মটৰটো বেয়া হৈ আছিলে এ আপুনি অকণমান ভাল কৰি দিবলৈ কাইলৈ মানে আহিব পাৰিবনি

আপুনি ৰাতিপুৱা নমান বজাত আহিব মই সিমান সময়ত ঘৰতে থাকিম

অঁ মটৰটো মানে ওপৰলৈ পানীটো নুঠে চুইচটো দিলে কি হয় ৰৈ থাকে নচলে আকৌ ল'ৰাব লাগে ল'ৰালেহে উঠে ভিতৰত কিবা জ্বলি গৈছে নেকি অকণমান মানে ধোঁৱা ধোঁৱা ওলায় কেতিয়াবা কেতিয়াবা অঁ

হ'ব দিয়ক অঁ কাইলৈ আহিব দেই হ'ব দিয়ক